গাঁৱৰ খেলৰ সময়ত যদি খেলুৱৈসকলৰ দুৰ্ঘটনাত পতিত হয় তেতিয়া হ'লে প্ৰথমতে তেখেতলোকক প্ৰাথমিক চিকিৎসা কৰোৱা হয় প্ৰাথমিক চিকিৎসাৰ বাবে আমাৰ ওচৰতে থকা গাঁঁৱলীয়া হস্পিতাললৈ নিয়া হয় তাতেই তেখেতলোকক প্ৰাথমিক চিকিৎসা কৰা হয় যদি তাতকৈ যদি বেছিকৈ আঘাতপ্ৰাপ্ত হয় তেতিয়া হ'লে নগৰৰ চৰকাৰী হস্পিতাললৈ নি পিনে তেখেতলোকৰ স্বাস্থ্যৰ ভালৰ কাৰণে উন্নত চিকিৎসা কৰা হয় ইয়াত উন্নত চিকিৎসাৰ কাৰণে সকলো সা সুবিধা নগৰ অঞ্চলত পোৱা যায় আৰু তেখেতলোকক তাতেই সঠিক পদ্ধতিত চিকিৎসা আৰু বিনামূলীয়াকৈ চিকিৎসা কৰা হয়